খুচুৰা বা পাইকাৰী বজাৰসমূহ হৈছে অন্য বজাৰতকৈ অলপ কম মূল্যত পোৱা বজাৰ এই পাইকাৰী বা খুচুৰা বজাৰসমূহত মূল্য অলপ কম থাকে সেয়েহে মানুহৰ অলপ সুবিধা হয় শেহতীয়া বছৰটোত যেনেদৰে গেলামাল বা পাচলিৰ মূল্য বৃদ্ধি হৈছে সকলোৱে ইয়াৰ ওপৰত পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজন সকলোৱে নিজৰ বাৰীত বা নিজৰ ঘৰৰ চোতালত বা চাদখনত কম পৰিমাণৰ হ'লেও শাক পাচলিৰ ৰু ৰুব লাগে আৰু সেনেকৈয়ে আমি অলপ ৰাহি হ'ব পাৰোঁ অনলাইন বজাৰসমূহ হ'ল ইয়াৰ সুবিধাসমূহ বেছি আমি ঘৰত বহিয়েই অনলাইন অৰ্ডাৰ কৰিয়েই আমি বস্তুবোৰ ঘৰতে পাওঁ অনলাইন বজাৰত আমি ক'লৈকো যাবলগীয়া নহয় সেয়েহে আমাৰ সুবিধা হয় আমি ঘৰত বহিয়েই বস্তুসমূহ অৰ্ডাৰ দিব পাৰোঁ আৰু তেওঁলোকে আমাক ঘৰত ডেলিভাৰী দি যায়হি ইয়াৰ আৰু এটা ভাল ফল হৈছে যে আজিৰ যুগত সময়ৰ মূল্য বহুগুণে বেছি আৰু আমি যিহেতু ঘৰত বহিয়েই কাৰ্যালয়ত বহিয়েই আমি অনলাইন বজাৰ কৰিব পাৰোঁ তাৰ ফলত আমাৰ সময় বহুত ৰাহি হয় আৰু সেই সময়খিনি আমি অন্য কামত ব্যৱহাৰ কৰিব পাৰোঁ আৰু অনলাইন বজাৰৰ বেয়া ফলো আছে বেয়া ফলবোৰ হ'ল অনলাইন বজাৰত আমি বস্তু পাবলৈ অলপ বেছি সময় লাগে যিহেতু আমাক বস্তুবোৰ তেওঁলোকে অলপ দেৰিকৈ ডেলিভাৰী দিয়ে সেইটো হ'ল তাৰ এটা বেয়া ফল আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত কিছুমান বস্তু আমি যিটো বস্তু আমি অৰ্ডাৰ দিওঁ সেইটোৰ ঠাইত অন্য এটা বস্তু তেওঁলোকে পঠিয়াই দিয়ে আৰু সেইটো বস্তু আমি আকৌ ঘূৰাই পঠাওঁ সেই ঘুৰাই পঠোৱা বস্তুটো আকৌ আহিবলৈ বাবে বহু সময় লয় সেইটো এটা অনলাইন বজাৰৰ বেয়া ফল